বৃহৎ লোকৰ মানে বেছি মানুহৰ কাৰণে বহুত বনাইছোঁ বহুত মানে স্কুলতো মই এই ছয়ান্নব্বৈ চনৰ পৰা বনালোঁ ৰান্ধনী কৰিলোঁ তাত চাৰে তিনিশ ল'ৰা ছোৱালী আছিলে তাত কোনোবা এটা দিনত খিচিৰি দিয়া হয় কোনোবা এটা দিনত দালি ভাত ভাজি কোনোবা এটা দিনত ডিম কোনোবা এটা দিনত মাছ এনেকৈ ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক তৃপ্তিৰে খুৱাইছিলোঁ এতিয়া মই অৱসৰ ললোঁ বাৰু সেই সেইখিনি খুৱাওঁতে ল'ৰা ছোৱালীবিলাকে ইমান তৃপ্তিৰে খায় ইমান ধুনীয়াকৈ খায় আৰু মা শব্দটো যেন মাতিব মা শব্দটো যেন মাতিব এনেকুৱা লাগে তেওঁলোকে ভাবেও কিন্তু মাতিবহে নোৱাৰে মা বুলিয়েই যেন মাতিম দিয়ক না ভাজি অকণমান ইমান ধুনীয়া লাগিছে দিয়ক না দালি অকণমান ইমান ধুনীয়া লাগিছে এনেকৈ এনেকৈ খায় ল'ৰা ছোৱালীবিলাকে সেই এতিয়া মই যেতিয়া গুচি আহিলোঁ ল'ৰা ছোৱালীবিলাকে বহুত দুখ পায় এতিয়া আপোনালোকে স্কুললৈ কেলে নাহে এনেকৈ কয় গতিকে সেইবিলাক বনোৱা অভিজ্ঞতাটো যথেষ্ট আছে এতিয়া মই সমাজৰ কাম কৰোঁ এতিয়া এই গাঁৱৰ ৰাইজৰ সকাম নিকাম হ'লে মানে ৰান্ধনী মাতে তাত ৰান্ধনী অন্তত সাঠি সত্তৰজনো হয় কেতিয়াবা কেতিয়াবা এশৰ ওপৰত হয় এইবিলাকতো দুজনমানে আমি লাগি মেলি ভাত তৰকাৰি বনাওঁ মাছ ফ্ৰাই কৰোঁ মাছৰ লগত কেতিয়াবা জাতিলাও আলু বিলাহী এনেকৈ দিবলগীয়া হয় কেতিয়াবা নহ'লে বগা সৰিয়হ দি মাছটো বনাওঁ ফ্ৰাই কৰি পেলাই মাছটো তাৰপা বগা সৰিয়হ দি বিলাহী দি তেনেকৈ বনাওঁ খাই অত্যন্ত জুটি লাগে বুলি কয় মানুহে এতিয়ালৈকে যিমানবোৰ বনাইছোঁ কোনো কোৱা নাই যে চব্জি বেয়া হৈছে বা ভাত বেয়া হৈছে ভাতো আজিলৈকে পানী হোৱা নাই বা ভাতখিনি জ্বলি যোৱা নাই ধুনীয়াকেই বনাইছোঁ য'তেই বনাইছোঁ ধুনীয়াকেই বনাইছোঁ আকৌ নামঘৰটো কেতিয়াবা পায়স বনাবলৈ দিয়ে য'তেই যাওঁ কোনোবা এটা পাৰ্ট পাওঁৱেই মানে সকাম নিকাম বা নামঘৰ এইবিলাকত গ'লে পায়সখিনি বনাবলৈ ক'ব যাচোন যা তয়ে বনাগৈ যা পায়সখিনি ধুনীয়া বনাৱ এনেকৈ ক'ব পায়স বনাই দিওঁ জন্মাষ্টমীত আমাৰ নামঘৰত এই এইটো কি বুলি কয় চুজি বনোৱা হয় চুজি বনাওঁ তাত ডালচেনি ইলাচি আকৌ এইবোৰ কাজু বাদাম নাৰিকল ৰুকি দিওঁ খাবলৈ খুব টেষ্ট কৰে টেষ্ট পায় ৰাইজে ধুনীয়া হৈছে ধুনীয়া হৈছে কয় খায় বাকী বাৰ্থডে' বাৰ্থডে'টো কিছুমানে ভাত খুৱাই মাছ মাংস দি মোৰ নাতিটোও এবাৰ অন্তত ডেৰশ মান তিনি বছৰত শেষৰ হেৰিটো পাতিছিলে বাৰ্থডে'টো পাতিছিলে তিনিবছৰত তিনি মা মোৰ ছোৱালীজনীয়ে কৈছে আৰু মা তিনিবছৰত পাতিম লাষ্টৰ বাৰ্থডে'টো মই ভালকৈ পাতিম তয়ে বনাবি এনেকৈ ক'লে মই ক'লোঁ হ'ব দে ময়ে বনাই দিম মোক এজন হেল্প লাগিব আৰু বোলো তাৰপৰা তেওঁলোকৰ বায়েক এগৰাকী আছিলে তেওঁৱে ময়ে বনালোঁ মই বনাইছোঁ তেওঁ মোক যোগাৰ দিছে একদম অত্যন্ত ধুনীয়াকৈ খাইছে মানুহখিনিয়ে মই মোক সোধা নাই মোৰ ছোৱালীয়ে সুধিছে মায়ে বনাইছে কেনেকুৱা হৈছে কেনেকুৱা হৈছে এনেকৈ সুধিছে তেতিয়া কৈছে চব ধুনীয়া হৈছে চব ধুনীয়া নিমখ চিমখ একো বেলেগ ল'বলগীয়া হোৱা নাই তাৰমানে জ্বলাও জোখৰ হৈছে ভাতখিনিও ধুনীয়া হৈছে দালি চব্জিও ধুনীয়া হৈছে মাছৰ চব্জিকণো ধুনীয়া হৈছে তাৰপৰা এইটো কইলাৰ মাংস বনাইছিলোঁ কইলাৰ মাংসখিনিও ধুনীয়া হৈছে সিহঁতে মানে খুব তৃপ্তিৰে খালে আৰু এতিয়াও বনাই থাকিবলগীয়া হয় মোৰ যথেষ্ট বনাই থাকিবলগীয়া হয় ভাত ঘৰতটো বনোৱাটো বনোৱাই তাৰপৰা বিয়া বিয়াবিলাকতো লাগি দিওঁ বিয়াত আজিকালি প্ৰায় ভাতেই খুৱাই মানুহে যি সৰু বিয়া হওক ডাঙৰ বিয়া হওক অকল ভাতেই ভাততো লাগ ভাত ভকতখিনিয়ে বনাবলগীয়া হয় ভকতে ন বনালে মানে ৰাইজে খায় নহ'লে কাৰিকৰ আনিলে ভকতে নাখায় এনেকোৱা কাৰণতে আমি এতিয়া ভাত বনাবলগীয়া হয় ভকতখিনিৰ কাৰণে সেই তেতিয়াও আগভাগ লওঁ বা বনাওঁগৈ লাগ কয়ে আৰু মানে বহি খাবলৈ মই ক'তো নাপাওঁ য'তেই হওক মই বনাই মেলিহে খাবলৈ পাওঁ তেনেকুৱা হয় মাছ মাংখ খোৱাৰ জুতি নহ'লেও মোৰ বনোৱা জুতিটো বেছি বনোৱা বনাই ভাল পাওঁ সেইটোৱে মই ৰাইজক ৰাইজেও মোক ভাল পায় সেইকাৰণে বনাই ভাল পাওঁ কাৰণে খোৱা বোৱা বস্তুবিলাক সদায় ধুই মেলি চাফ চিকুণকৈ এটা হিচাপত যদি কাটি বনোৱা হয় আৰু বনাওঁতে যদি অন্তৰখন শুদ্ধ অন্তৰৰে বনাইছোঁ তেতিয়াই বস্তু ভাল হ'ব সেই বুলিয়ে আমি আগবাঢ়ি যাওঁ ভগৱন্তৰ নামত তেনেকেই আমি বনাওঁ বনাই মেলি ৰাইজক দিওঁ বা নিজেও খাওঁ এইবিলাক কৰিয়ে এতিয়া সমাজৰ লগত ধুনীয়াকৈ খাই আছোঁ থাকি আছোঁ এতিয়াও আমাৰ আজি নামঘৰত ৰাতি ফাকুৱাত ভাওনা হ'ব এতিয়া সেই ফাগুণ মাহত ফাকুৱাত ভাওনা হ'ব আজি ৰাতি আমাৰ ভাৱৰীয়া যিখিনি ল'ৰাই ভাও শিকি আছে তেওঁলোকক খিচিৰি বনাই খুৱাব লাগিব খিচিৰি নহ'লে নিৰামিষ ভাত সেইখিনি খুৱাবলৈও আজি মোক মাতিছে সেইখিনি কৰিবলৈও যাম ৰাইজক ল'ৰা ছোৱালীখিনিক বনাই সিজাই খুৱাবৰ কাৰণে সেইখিনি কৰোঁতেও মোৰ ৰাতি হ'ব দহ এঘাৰটা মান বাজিবগৈ এঘাৰটা বাৰটা বাজিব সেইখিনি কৰি মেলি তেওঁলোকক খুৱাই বুৱাই আহোঁতে তেনেকৈ ৰান্ধি বহুত ভাল পাওঁ মুঠতে যিকোনো ক্ষেত্ৰতে ৰন্ধা বঢ়া এইবিলাক কৰি ভাল পাওঁ কেতিয়াবা ৰান্ধিবলৈ যাওঁতে কেতিয়াবা ধৰক কেতিয়াবা ঘৰখনৰ পৰা কিবা এটা কথাও শুনিবলগীয়া হয় যে সদায় সদায় ৰান্ধিবলৈ যোৱা সদায় সদায় গা বিষাব বেমাৰ হ'ব এনেকৈ এনেকৈ কয় সেইবিলাকো ভগৱানৰ আশীৰ্বাদত আজিলৈকে তেনেকৈ একো হোৱা নাই ভাবে আৰু সিহঁতে জানোচা আমাৰ মায়ে কষ্ট পাইছে এনেকৈ ভাবে আৰু কিন্তু মোৰ এতিয়ালৈকে ভগৱানৰ আশীৰ্বাদত একোৱে হোৱা নাই